বত্ৰিছ লাখ তিনিহেজাৰ চাৰিশ এক চাৰিহেজাৰ পাঁচশ সত্তৰ সাতসত্তৰ হাজাৰ তিনিশ চল্লিছ বিৰাশী হাজাৰ পাঁচশ বত্ৰিছ ছয় লাখ চাৰি হাজাৰ পাঁচশ এক